টিকট বুকিং হোটেল বুকিং বা মই যিহেতু ডাঙৰ মানুহ নহয় বা হেৰি কৰিবলগীয়া পৰিস্থিতি মোৰ নাই সেইবিলাক নকৰোঁ কিন্তু এইটো ঠিক মোৰ ল'ৰাহঁত বা মোৰ বন্ধু বান্ধৱ ইত্যাদি কোনোবা যদি দূৰ দূৰণিত থাকে তেওঁলোকক উপযুক্ত হেৰি বিদ্যাৰে উপযুক্ত ফোন আদিৰে মই বাৰ্তা ল'ব পাৰোঁ বা মোকো বাৰ্তা তেনেকৈয়ে লয় আৰু আজিকালি পে'মেণ্টৰ কথাটো ফোন যোগে ধৰি লওক বোম্বাইত যদি কোনো মোৰ ল'ৰাজন থাকে সেই বোম্বাইলৈকে মই ইয়াৰ পৰা তেওঁৰ একাউণ্টচত যদি ইয়াত পইচাটো জমা দিওঁ তেওঁ গৈ তাত পায় এনেকৈ সুন্দৰ কিছুমান উপযুক্ত ব্যৱস্থা হৈছে